মোৰ প্ৰিয় ঋতু হ'ল বসন্ত ঋতু আমি অসমীয়া মানুহ আমি অসমীয়া অসমত বসন্ত মাহতে ন নতুন বছৰৰ আগমন হয় আমি বসন্ত মাহত বহাগ বিহু পালন কৰোঁ বহাগ বিহুত পাদন বহাগ বিহু হৈছে আমাৰ অসমৰ বাপতিসাহোন এই বহাগ বিহুতে আমি অসমীয়াই বহুতো ৰং ৰহইচ কৰোঁ এই বসন্ত ঋতুতে প্ৰকৃতিয়েও নতুন নতুন ৰূপ ধাৰণ কৰে প্ৰকৃতিয়ে এফালৰপৰা সকলোবোৰ নতুনত্ব আনি দিয়ে চাৰিওফালে কেৱল সেউজীয়া পাত তাৰ লগতে আমাৰ অসমলৈ আগমন কৰে কুলি কুলি কুলি চৰায়ে যেন পৰিৱেশটো আৰু সুন্দৰ কৰি তোলে সেই এইবিলাক কাৰণতে বসন্ত ঋতু মোৰ বহুত প্ৰিয় এই ঋতুতে আমি অসমীয়াই মিলি বিহু মাৰোঁ হুঁচৰি মাৰোঁ আশীৰ্বাদ দিওঁ ডাঙৰে সৰুক সেৱা কৰোঁ এই ঋতুতে আমাৰ অসমৰ আৰু অসমীয়াৰ কাৰণে বহুতো উপযোগী